অ' হেল্ল' অ' এতিয়া চাৰি টকা পাঁচ টকা তেনেকুৱা কিছুমান দোকানী তিনি টকাতো পাই এনেধৰণে চলি আছে তুমি ধেমাজি হ'লচেল দোকানলৈ লৈ যোৱা যদি যোৱা তালৈ লৈ যোৱা নহ'লে তুমি বেপাৰী মাতি দিয়া ঘৰত যদি সৰহকৈ আছে ঘৰলৈ মাতি দিবা গাঁৱলীয়া মানুহক বেছিলেটো যেনেকৈ পাবা বেপাৰীক বেছিলে মানে অলপ চস্থকে দিলেও গোটেই মাল সৰহকৈ আছে যদি চব লৈ যাব সি মুঠাই লৈ যাব লাগে দুইপইচা কমে হওকচোন